টিভি হোৱাৰ পিছত খেলপথাৰত স্থানীয় খেলুৱৈ সকলক প্ৰত্যক্ষভাৱে চোৱা টো কমিছে নেকি ভাবে নেকি এইটোতো সভা নহয় আচলতে টিভি চোৱাটো সম্পূৰ্ণ বেলেগ আৰু স্থানীয় খেলৰ খেলুৱৈসমূহ খেলসমূহ চোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ আৰু টিভিত যিখিনি খেল হয়তো ইণ্টাৰনেশ্যনেল লেভেল তেওঁলোকৰ সা সুবিধাবিলাকো বেলেগ তেনেকে তেওঁলোকৰ খেল চোৱা আৰু স্থানীয় খেলুৱৈ খেলসমূহৰ খেল চোৱাৰ মাজত ডিফাৰেঞ্চ আছে এতিয়াও সময় সুবিধা পালেতো আমি চাওঁৱেই বা বহুতে চাই আৰু টিভি খেলসমূহ ধৰক

দামী খেল বুলি ক'ব পাৰি যিখিনি খেল হয় তাত টিভিত দেখুৱায় আৰু ইয়াত স্থানীয় খেল বুলি ক'লে ঢেৰ বহুতখিনি আহে বিশেষকৈ ফুটবল হয় কাবাডী খো খো ভলীবল সেইখিনি টিভিত হয়তো বহুত কম মানুহে চায় আৰু স্থানীয় বোৰেও বেছিকে চোৱা হয় আৰু ক্ৰিকেটটো ক্ৰিকেট খেলো বিশেষকৈ টিভিটো যেনেকৈ মানুহে চায় তেনেকে স্থানীয়ত হ'লেও চায় কাৰণ কেউজনে বিচাৰে যে ওচৰৰ পৰা চোৱা এটা আমেজ থাকে সেইটো বেলেগ টিভিত চোৱা এটা আমেজ বেলেগ আজিকালিতো এতিয়াও খেলপথাৰত যথেষ্ট মানুহ হয় খেল চাবলে বিশেষকৈ যিখিনি মানুহে ইণ্টাৰেষ্টেড বা তেওঁলোকে যাৰ আগ্ৰহী মানুহখিনিয়েটো যথেষ্ট আহিবই চাইয়েই খেল আৰু নতুন চামো বিশেষকৈ আগ্ৰহ থকাসকল আহে নতুন চামৰ বিশেষকৈ পুৰণাখিনিতো আছেই বাৰু খেল চাবলৈ খেল চোৱা আৰু বিশেষকৈ ফুটবল খেল হ'লে বিশেষকৈ যথেষ্টখিনি মানুহ হোৱা দেখা যায় বিশেষকৈ গ্ৰাম্য অঞ্চলত ফুটবল হ'লে বা অন্য কি ধৰণৰ খেল হ'লে খেল চাবলৈ যথেষ্ট মানুহ আহে আৰু আজিকালি এতিয়া সুবিধা হৈছে মানুহে কিছুমান খেল ৰাতিও হওক খেলোৱা সুবিধা হৈছে বিশেষকৈ লাইটৰ সুবিধা হোৱাৰ বাবে এতিয়া ভলীবলৰ আৰম্ভ কৰি বেডমিণ্টন এইবিলাক খেল ৰাতি হয় বিশেষকৈ আৰু তাতো যথেষ্টখিনি ৰাতি হোৱা খেলত মানুহ যায় বিশেষকৈ উদ্যোক্তাসকলে তেওঁলোকে তেনেকে ব্যৱস্থা কৰি দিয়ে সেইকাৰণে ৰাতি হ'লেও খেল চাবলে আজিকালি মানুহ যায় এনেকুৱা ময়ো যাওঁ মইতো ক্ৰিকেট খেল বা ফুটবল ভলীবল যিখিনি ওচৰে পাজৰে বেডমিণ্টন বিশেষকৈ এইবিলাক খেল চোৱা আজিকালিটো আমাৰ ইয়াত বিশেষকৈ খেল এতিয়া নতুনকে নতুনকে সকলো মাজত বিশেষ বিয়পি পৰিছে সেইটো হ'ল টেবুল টেনিছ টেবুল টেনিছ খেলটো চাবলৈ যথেষ্ট মানুহ আহে কাৰণ অৱশ্যে সা সুবিধা কম আছে কম ঠাইতেই হয় কিন্তু হ'লেও যিখিনিয়ে খেলে তেওঁলোকৰ খেল খন চাবৰ কাৰণে মানুহ হয় আৰু ময়ো চাইছোঁ আৰু খেলপথাৰত কিছুমান আজিকালিতো আমাৰ ইয়াতে অসমতে এতিয়া ইণ্টাৰনেশ্যনেল লেভেলৰ যেন ষ্টেডিয়াম হোৱাৰ বিশেষকৈ নেশ্যনেল গেমছো যেতিয়া হৈছিল তেতিয়া আপোনাৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আমাৰ অসমৰ ষ্টেডিয়াম পাইছে আৰু তাত যথেষ্টখিনি মানুহে ওচৰৰ পৰা খেল প্ৰত্যক্ষ কৰিবলৈ সুবিধা হৈছে সুবিধা পাইছে বিশেষকৈ ক্ৰিকেটৰ ক্ষেত্ৰত আপোনাৰ বৰষাৰ পৰা ক্ৰিকেট ষ্টেডিয়াম হোৱাৰ পৰা যথেষ্টখিনি মানুহে ওচৰৰ পৰা খেল প্ৰদৰ্শন কৰি প্ৰত্যক্ষ কৰিছে ইণ্টাৰনেশ্যনেল খেল প্ৰত্যক্ষ কৰিছে বা নেশ্যনেল গেম হোৱাৰ পিছত

সৰুসজাই ষ্টেডিয়ামতো যথেষ্টখিনি মানুহে ওচৰৰ পৰা খেল প্ৰদৰ্শন চাবলৈ গৈছে নেশ্যনেল গেমত তাত যিখিনি ইনড'ৰ গেমছখিনি চাই চাইছে বা আই এছ আই এছ পি এল যিখিনি ফুটবলৰ লীগ হয় ভাৰতীয় লীগ লীগ মানুহে প্ৰত্যক্ষ কৰিছে বা চাইছে

আৰু সুবিধা টিভিত সকলোখিনি টিভিত চালেও নহয় একচুৱেলী অঁ টিভিত চালে অলপ মানে মানুহৰ সুবিধা হয় টিভিত মানুহৰ প্ৰতিটো বা ৰিপিট চাব পাৰি ৰিপিটি টেলিকাষ্ট চাই থাকিব পাৰে প্ৰতিটো খেল মানে খুঁটি নাটি চোৱাত সুবিধা হয় কিন্তু খেলপথাৰত চোৱাৰ আমেজটো অলপ বেলেগ ধৰণৰ তাত ইয়াত চালে আপোনাৰ খুঁটি নাটি নেদেখিলেও তাৰ এটা মাদকতাটো বেলেগ বা তাৰ হেৰিটো বেলেগ সেইকাৰণে মানুহে যিখিনি মানুহে চাব ভাল পায় প্ৰকৃততে খেল ক্ৰীড়া প্ৰেমী মানুহ তেওঁলোকে হয়তো টিভিত চালেও খেল স্থানীয় খেলপথাৰত গৈ খেলসমূহ চোৱাই প্ৰত্যক্ষ কৰে